হেল্ল' অঁ এই আপুনি বাৰু দেৱজিতৰ মাক হয়নে অঁ এই আপোনাক মানে কথা এটা ক'ব বিচাৰিছোঁ এই আজিকালি আপোনাৰ ল'ৰাটো বৰ অন্যমনস্ক হৈ থাকে হেৰি ছবি টবি আঁকিবলৈ বৰ মন নকৰে হেৰি তাৰ কিবা অসুখ বিসুখ হৈ আছিলে নেকি বাৰু অঁ সি এইকেইদিন কিবা অন্যমনস্ক হৈ আছে তাৰ কিবা এটা কৰিবলৈ দিলে কিবা এটা কৰে ছবি আঁকিবলৈ দিছিলোঁ তাৰমানে ছবিটো আকিবলৈও মন নাই কৰা সি কিবা কাঠ পেঞ্চিল ধৰি সেইডালকে ধৰি পেলাই কি কয় আঙুলিকে কামুৰি থাকিব পেঞ্চিলডালকে কামুৰি থাকিব ক'লেও মুখলৈ চাই থাকে একো কথাও নকয় নে সি ছবি আঁকিয়ে বেয়া পায় নেকি জানো আপুনি অকণমান লক্ষ্য কৰিবচোন সি

অঁ তথাপিটো তাক অকণমান কৰিবচোন বাৰু হেৰি কি কয় সি নহ'লে ছবি আঁকি বেয়া পায় চাগে গান নাচ এনেকুৱাবিলাকতে ভাল পাব নেকি আপুনি তাক অকণমান অনুসন্ধান কৰিবচোন অঁ এই লগৰ অঁ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগতো এইকেইদিন বৰ ভালকৈ খেলা ধূলাও কৰা নাই আপুনি তাক অকণমান চাবচোন বাৰু এনেই সি ছবি আঁকি বেয়া পায় নেকি বাৰু অঁ নহয় আগতেতো কৰিছিলে এতিয়া কিন্তু

তাকে তাক অকণমান লক্ষ্য কৰিবচোন মই মানে নিজেও চিন্তিত হৈ গৈছোঁ অঁ কথাবিলাক কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব অঁ ঠিক আছে অকণমান লক্ষ্য কৰিব বাৰু দেই স্কুললৈ সদায় পঠিয়াই থাকিব স্কুললৈ সদায় পঠিয়াই থাকিব অঁ ঠিক অছে অঁ হ'ব অঁ হ'ব বাৰু